অঁ হয় মই হাঁহ আৰু কুকুৰা দুয়োটাই পোহোঁ অঁ মোৰ হাঁহৰ হাঁহ আৰু কুকুৰাৰ গড়াল যথেষ্টখিনি ডাঙৰ হয় বাৰু মোৰ কুকুৰা গড়ালটো কুকুৰাবোৰ মই ওপৰত ওপৰত ৰাখোঁ আৰু সেই কুকুৰা মুৰ্গী কুকুৰা গড়ালৰ তলতেই মোৰ হাঁহৰ গড়ালো আছে আৰু মই হাঁহ কুকুৰাৰপৰা যথেষ্টখিনি মই উপাৰ্জন কৰোঁ মই হাঁহৰ হাঁহ হাঁহ আছে মোৰ বিছটা আৰু মোৰ মুৰ্গীও হৈছে যেন ত্ৰিছ ত্ৰিছ ত্ৰিছ ত্ৰিছটা ত্ৰিছ চল্লিছটা আছে মোৰ মুৰ্গী মোৰ মতা হাঁহো আছে পাঁচটামান আৰু কুকুৰাও আছে মতা কুকুৰা পাঁচ ছটামান আৰু মই হাঁহৰ কণী প্ৰত্যেক মাহে বিক্ৰী কৰি মই যথেষ্টখিনি লাভান্বিত হৈছোঁ মই হাঁহৰ কণী মই এটাত পোন্ধৰ টকাকৈ বিক্ৰী কৰোঁ বজাৰত আৰু মই হাঁহৰ কণী বিক্ৰী কৰি এমাহত মই মই তিনি দুহেজাৰ তিনি হেজাৰ ইনকাম কৰোঁ আৰু কুকুৰা কণীও ঠিক তেনেকৈ মই বজাৰত এটাত বাৰ টকাকৈ দিওঁ আৰু মই কুকুৰাকণী বিক্ৰী কৰিও যথেষ্টখিনি উপাৰ্জন কৰোঁ এমাহত মই কুকুৰা কণী বিক্ৰী কৰি তিনি চাৰি হাজাৰ উপাৰ্জন কৰোঁ আৰু হাঁহৰ হাঁহ বজাৰত মই মাংসও বিক্ৰী কৰোঁ মানে বজাৰৰপৰা মোক বেপাৰীয়ে কিনিব আহে পাইকাৰীত আৰু তেনেকৈ মই বিক্ৰী কৰিও যথেষ্টখিনি উপাৰ্জন কৰিছোঁ আৰু মই কুকুৰাও ঠিক তেনেকৈ মই বজাৰৰপৰা বেপাৰীয়ে কিনিব আহে আৰু তেনেকৈয়ো মই কুকুৰা বিক্ৰী কৰিও মই যথেষ্টখিনি এতিয়া উপাৰ্জন কৰোঁ আৰু মই হাঁহ কুকুৰা পুহি মই যথেষ্টখিনি উপাৰ্জন কৰিছোঁ যথেষ্টখিনি লাভান্বিত হৈছোঁ আৰু মই এই ব্যৱসায়টো কৰি মই বহুতখিনি ভাল পাইছোঁ এই ভাল পাইছোঁ ঠিক তেনেকৈ আৰু কেতিয়াবা বাৰু বহুত কুকুৰা কিছু বেমাৰত মৰিও যায় তেতিয়া যথেষ্টখিনি লোকচানো হয় বাৰু ঠিক তেনেকৈ মই উপাৰ্জনো ভাল হৈছে আৰু আৰু হাঁহো ঠিক তেনেকৈ যে কেতিয়াবা মৰি যায় তেনেকৈ লোকচান হয় কেতিয়াবা তাত লোকচানতকৈ বাৰু মই যথেষ্টখিনি লাভান্বিতও হৈছোঁ আৰু মই কুকুৰাবোৰ প্ৰত্যেক মাহে মাহে মই ভেকচিন দি থাকোঁ ভেকচিন দিয়াৰ ফলত কুকুৰাবোৰ সুস্থ হৈ উঠে আৰু আকৌ যথেষ্ট উপাৰ্জন কৰিব পাৰিছোঁ মই হয় আৰু তেনেকৈ কুকুৰাৰ গু আৰু হাঁহৰ গুবোৰ মই শাক পাচলিত ব্যৱহাৰ কৰোঁ সেই তাৰপৰাও মোৰ যথেষ্টখিনি লাভ হৈছে ঠিক তেনেকুৱাকৈ আৰু যথেষ্টখিনি উপাৰ্জন কৰিব পাৰিছোঁ যে আৰু আৰু যেতিয়া কুকুৰা বা হাঁহ বেমাৰত যদি পৰি মৰে তেতিয়া বাৰু যথেষ্টখিনি লোকচানো হয় সেয়া তেতিয়া প্ৰত্যেক মাহে মাহে ভেকচিনেশ্যন কৰি থাকিলে কুকুৰা বা কুকুৰা বেমাৰ আজাৰ নোহোৱা হয় বাৰু কিন্তু কেতিয়াবা কেতিয়াবা তেনেকুৱাকৈ লোকচানো হয় আৰু

কুকুৰা হাঁহৰ পৰা যথেষ্ট উপাৰ্জন কৰিছোঁ বাৰু আৰু অলপ লোকচানো হৈছে আৰু মই এই ব্যৱসায়টোৰপৰা মই বহুত সুখী আৰু মই ইয়াত কেইজন মই এই হাঁহ আৰু কুকুৰা আৰু সময়ত মই বেছি কৰিম বুলি ভাবিছোঁ ব্যৱসায়টো মই আৰু আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ হাঁহ আৰু কুকুৰা